হেল্লো তৃপ্তি ৰেষ্টুৰেণ্ট হয় মই নেঞ্চিয়ে কৈছোঁ হয় হয় কুমাৰণীছিগাৰ পৰা কৈছোঁ মই অলপ আগতে আপোনাৰ দোকানৰ পৰা দুটা অৰ্ডাৰ কৰিছিলোঁ

অৰ্ডাৰকেইটা হৈছে এগ ৰোল আৰু চাওমিন এক প্লেট আছিলে হয় কিন্তু মই দুঃখিত যে এইখিনি সময়ত মই আপোনাৰ সেই অৰ্ডাৰটো মই গ্ৰহণ কৰিব নোৱাৰিম আপুনি যদি ডেলিভাৰী বয় পঠিয়াই মই আচলতে সেইটো গ্ৰহণ কৰিব নোৱাৰিম কাৰণ মোৰ মাৰ যথেষ্ট অসুখ এতিয়া আৰু মই মেডিকেললৈ যাব লাগিব তেখেতক লৈ গতিকে সেই সময়খিনিত যদি আপুনি ডেলিভাৰী পঠিয়াই তেতিয়া মই গ্ৰহণ কৰিব নোৱাৰিম হয় হয় বেয়া নাপাব বাৰু মোৰ একাউণ্টত সেই ৰিটাৰ্ণ পইচাটো সোমাবনে হয় কাইণ্ডলি আপুনি মোৰ একাউণ্টত সেই ন তেন্তে ভৰাই দিব আৰু মই গ্ৰহণ কৰিব নোৱাৰাৰ বাবে আপুনি কিন্তু বেয়া নাপাব দেই ধন্যবাদ